প্ৰযুক্তি বুলি ক'ব লাগিলেতো আমাৰ আজিকালি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ফেনখনৰ পৰা লাইটটোৰ পৰা আদি কৰি আমি খানা বনাবৰ কাৰণে গেছটোৱেই বা আমি বাহিৰত গ'লে গাড়ীখনেই চবটো প্ৰযুক্তিয়েই হৈ গৈছে আগতে আমাৰ যেতিয়া প্ৰথমতে গৰু গাড়ীৰ পৰা আৰম্ভ হৈছিল এতিয়া মানুহে এঘণ্টাৰ ভিতৰত আমাৰ বিদেশ গৈ পায় বা মানুহে ৰেলেই হওক বা প্লেনেই হওক এনেকৈ গৈ পায় এতিয়া চব দুনীয়াখনেই প্ৰযুক্তি হৈ গৈছে প্ৰথমতে এটা বস্তুও নাছিল এতিয়া চব প্ৰযুক্তি মানে এতিয়া প্ৰযুক্তিৰ প্ৰযুক্তিৰ ওপৰতে মানুহ চলি আছে প্ৰযুক্তিক কেন্দ্ৰ কৰিয়েই মানুহৰ জীৱনটো চলি আছে প্ৰযুক্তি যেতিয়া নহয় মানুহেতো চলিবই নোৱাৰে মানে ওতঃপ্ৰোত সম্পৰ্ক আৰু প্ৰযুক্তি আৰু মানুহৰ লগত এতিয়া আমি কেব এখন বুক কৰিব পাৰোঁ ঘৰত আহিব আমাক লৈ যাব আমি য'ত ইচ্ছা ত'তে যাব পাৰোঁ বা আমাৰ কিবা খাব মন গ'ল আমি এপ আছে অনলাইন অৰ্ডাৰ কৰিলোঁ খালোঁ আগতে আমাৰ আছিল বনাই মায়ে কিবা বনাই দিব বা নিজে কিবা বনাই খাম সেনেকুৱা আছিলে এতিয়া যি মন তাকেই খাব পাৰিম এতিয়া ৰেলত ট্ৰেনত টিকেট বুক কৰিব লাগিলে আগতে গৈছিলোঁ লাইন পাতিছিলোঁ গোটেই দিনটো হ'ল বা নহ'ল তাকো ঠিক নাই আজিকালি আৰু ঘৰত বহ ৰাতি বাৰটাতো বুক কৰ দিনতো বুক কৰ একো কথা নাই প্ৰব্লেমে নাই এতিয়া তাতে আৰু আমি এতিয়া ল'ৰা ছোৱালীকতো আৰু ম'বাইল যেতিয়াৰ পৰা হৈছে ইণ্টাৰনেট হৈছে তাৰ পিছত আৰু ইণ্টাৰনেটত ল'ৰা ছোৱালীয়ে কুৱেচন আনছাৰেই চাব না তাৰ পৰা শিকি শিকি বহুত কলা শিকিব পাৰিব কিছুমানে গান শিকিছে নাচ শিকিছে চবতো আৰু ইণ্টাৰনেটতে হৈছে ইণ্টাৰনেটত এতিয়া আমি মানুহৰ লগত কথাও পাতিব পাৰোঁ আগতে আৰু যেতিয়া কথা পাতিব লাগিলে হয়তো লগ পালে বা গোটেই গাওঁখনত আছে এটাই পি চি অ' পি চি অও নাই কেতিয়াবা কাৰোবাৰ ঘৰত আছিল এটা টেলিফোন তাকো নাথাকিছিল লাইন আমি যেতিয়া লাইন আহে এনেকে লাইন পাতি যেতিয়া আমাৰ ভাগ আহে কথা পাতিছিলোঁ কাৰোবাৰ লগত অলপমান টাইম আৰু তাতে বিলো কিমান আছিল বা এনেকুৱা চবৰে ঘৰত এনেকে সুবিধাও নাছিল ন তেতিয়া এতিয়া আৰু আমাৰ ফোনটো লগালোঁ কথা পাতিলোঁ যিমান কথা পাতিলেও আমাৰ তো প্ৰাব্লেমো নাই যিমান যি ইচ্ছা ভিডিঅ' কলেই কৰা মানুহক চাই চাই পিনি বস্তু ঘৰৰ বস্তু দেখাই পিনে বা সন্মুখত মানুহটো চাই পিনে আমি হেৰি কৰিব পাৰোঁ বা এতিয়া আমাৰ স্পেচিয়েলি হস্পিতেলত হস্পিতেলত কিমান উন্নতি হৈছে এতিয়া আমি যিকোনো বেমাৰেই হওক যিকোনো বেমাৰেই চিকিৎসা কৰিব পৰা হৈ গৈছে বা যদি আমাৰ ওচৰতো চিকিৎসা কৰিব নোৱাৰে সেইটো বেমাৰৰ পতকৈ বাহিৰত গৈ পিনে এদিনতে বা এদিনতো নহয় আধা দিনতে গৈ পাই পিনি আমি চিকিৎসা কৰিব পাৰোঁ মানুহটো আজিকালি বাচিও যায় তেনেকৈ বা যিয়েই নহওক হঠাতে দুৰ্ঘটনা এটা হ'লে পতকৈ সেই চিকিৎসাৰ জড়িয়তে আমাৰ বহুত কিব কিবি হৈছে সেইটো চব টেকনলজিৰ কাৰণে হৈছে টেকনলজিৰ টেকনলজি নহ'লে আমাৰ জীৱনটো চলিবই নোৱাৰে যদি টেকনলজি যদিও ভাল বা বহুত ভাল কাম কৰিছে বা আমাৰ লাইফত বহুত মানে কি আৰু ইহঁতৰ অৱদান আছে তথাপিতো টেকনলজিৰ বেয়া দিশো আছে যেনেকৈ ইণ্টাৰনেট ইণ্টাৰনেটতো হ'ল যেতিয়ালৈকে আপুনি ভালকৈ ইউজ কৰি আছে তেতিয়ালৈকেতো ভালকৈ চলি আছে আৰু কিবা কাৰণত যদি ইণ্টাৰনেটত কি আৰু আমি বেছি সময় কটাই পিনেই ল'ৰা ছোৱালীৰ পঢ়া শুনাত বহুত মানে লোকচান হয় তাৰ ফলত মোবাইলটো পাইছে মানে কি আৰু গেম খেলিব বা কি আৰু নালাগা চাইট চাব তো টাইম যাব এনেকুৱা বা ফেচবুকেই হওক ইনষ্টাগ্ৰামেই হওক তাতে তাতেই টাইম খেদাইকেনে ল'ৰা ছোৱালীৰ পঢ়াটো একদম নষ্ট হৈ গৈছে সেইটো এটা তাৰ পিছত আগতে চবে সময়ত মানে কি আৰু ভাত খোৱা সময়তে যেতিয়া থাকে একেলগে কথা পাতিছিল এতিয়া আৰু চা চাৰিটা মানুহ লগত এনেকৈ বহি থাকিব চাৰিটাই মোবাইল টিপি থাকিব এতিয়া তেনেকুৱা হৈ গৈছে এতিয়া মানে কি আৰু মানুহৰ যিটো হাৰ্ট টু হাৰ্ট টক সেইটো নোহোৱা হৈ গৈছে চবেই আৰু মোবাইলতেই আৰু যে ইফালে টিপি আছে এনেকে এনেই বহি থাকেই মানুহ এটা আত্মাটো থাকে আৰু এনেই বাকী আৰু নাই আৰু দুনীয়াখন ঘূৰি ফুৰে আৰু সেনেকে আৰু সেই সেইগিলাকখন অলপমান প্ৰব্লেম হৈছে কিন্তু যিমান প্ৰব্লেম হ'লেও এইটোৰ টেকনলজিটোৰ কাৰণে আমাৰ বহুত বেছি সুবিধাও হৈছে দেচোন নহ'লে আমি ইমান ভালকৈ আৰু কি আৰু গোটেই দেশৰ লগত আমি ইমান কি আৰু চা চবৰে লগত আমি যোগাযোগো কৰিব নোৱাৰিলোঁ হয় চবৰে বিশ্ব দৰবাৰত আমি আমাৰ ভাৰতক মানে স্থাপনো কৰিব নোৱাৰিলোঁ হয় টেকনলজি নহ'লে